হেল্ল' এনেকৈ ৰাজা মোবাইল দোকানী হয়নে এইটো হয় আপুনি আপোনাৰ পৰা মই এমাহৰ আগতে মোবাইল এটা কিনিছিলোঁ আৰু মই আগতে কিপেড মোবাইল চলাই আছিলোঁ আৰু বহুতে ক'লে যে এনেকৈ ৰিয়েলমি চি ফিফ্টি ফাইভটো ভাল মোবাইলটো আৰু কণ্ডিশ্যনো ভাল বুলি শুনিলোঁ সেইবাবে মই আপোনাৰ তাত গৈ এমাহৰ আগতে এটা মোবাইল লৈছিলোঁ আৰু এবছৰ ৱেৰেণ্টি দিয়া আছিলে আৰু সেই ৱেৰেণ্টি দিয়াৰ পাছতো মই এমাহ চলোৱা পাছত মোবাইলটো ইমানেই মানে কি ক'ম আৰু আপোনাক ইমান বেয়া কণ্ডিশ্যন মানে কি ক'ম ইফালে দি ফোন এটা কৰিব নোৱাৰি স্পিকাৰ এই বেয়া নুূশুনি ভালকৈ আকৌ ফটো এটা মাৰিবলৈ কে কেমেৰাটোও ভাল নহয় ধোঁৱা ধোঁৱা আহে আৰু ডিচপ্লেখনো অকণমান প্ৰব্লেম দিয়ে এনেকৈ হ'লে বা আপোনাৰ কেনেকৈ হ'ব মই মোবাইলটো ভাল পেলাই ভাল বুলি শুনি পেলাইহে লৈছিলোঁ ইয়াৰ যদি এতিয়া এনেকুৱা হয় এবছৰ ৱাৰেণ্টি আছে মোবাইলটো আৰু এতিয়া এমাহ চলোৱাৰ পাছতে যদি এনেকুৱা হয় তেতিয়া মই আৰু কেনেকৈ আপোনালোকৰ তাৰ পৰা মোবাইল ল'ম বস্তু দিলে ভাল বস্তু দিব লাগে এনেকৈ বেয়া বস্তু দিব নালাগে নহয় মানুহক বা আপোনাৰ যদি ভাল বস্তু নাই তে ক'ব লাগিছিলে মই বেলেগ এখন দোকানত গৈ ল'লোহেঁতেন নহয় বেয়া পাইছোঁ এনেকৈ কৰিলে